অ' এই আমি আমাৰ যে মৰিগাঁৱত পাৰ্ক এখন পাৰ্ক এখন খুলিছে অ' তাতে ওলাওঁ দেই এদিন যাওঁ আক' অ' তই কোন দিনাখন ফ্ৰী আছ' এ আজিটো বাৰু দেৰিয়ে হ'ল আমি নেক্সট চানডে' প্লেন এটা কৰোঁ দে যাবলৈ অ' হ'ব দে যাম যাম এনে কি পিন্ধি যাবি কোনটো কোনটো অ' ভালেই লাগিব এ মোৰ দেখোন তেনেকুৱা ফ্ৰক নাই টুইনিং কৰি যাব পাৰিলোঁ হয় আক' এই নালাগে নালাগে এই ফটা জিনছ পিন্ধি যাওঁ দেই অ' তাৰপিছত সেই এই নাই নাই ফটা জিনছ আৰু হোৱাইট ছাৰ্টটো পিন্ধি যাম দে হাঁ হাঁ হাঁ ভাল নালাগে নালাগে নধৰিবি নেকি লগ হেল্ল' এই তোৰ লগতহে ভাল মোৰ লগত ইমানটা ফ্ৰী নহয় মই কমফটেবুলে নহ'ম বাৰ লগত ভাল নাপাওঁ তই আক' কৈ নিদিবি আক' বাক গৈ পেলাই নাই মোৰ ভাল মোৰ ইমান শান্ত মানুহ ভাল নাপাওঁ মোৰ নালাগে তই অকল মই তই আৰু মই যাম দে অ' তই আক' বাৰ আগত কৈ নিদিবি দেই মই আক' বেয়া পাওঁ বুলি কৈ নিদিবি দেই আকৌ এইবোৰ গৈ পেলাই নাই তোৰ আকৌ মুখৰ কন্ত্ৰল নাই নহয় কৈ চৈ দিয় যাৰ তাৰ আগত যি টি কথা

হেল্ল' তোক শুনিছনে নাই কি কৈছোঁ আকৌ নাহাঁহিবি আৰু বাৰ আগত কৈ নিদিবি দেই অ' বুজি পাইছ' আক' বাক লগাইছ' কাৰণে অ' বাই বাই